মোৰ মনত থকা মতে মোৰ আটাইতকে মনোৰম হাইকটো আছিল যিতিয়া মই টাৱাঙত মোৰ পৰিবাৰ মোৰ পৰিয়ালৰ সৈতে আৰু লগতে আৰু দুইটা দুই এটা চিনাকী পৰিয়ালে সৈতে টাৱাংলৈ গৈছিলোঁ সেই টাৱাংত থকা কালত এদিন ৰাতিপুৱাই উঠি মই এই মোৰ লগত যোৱা পৰিয়ালৰ আৰু দুগৰাকী মহিলাৰ সৈতে হাইকিংত গৈছিলোঁ আৰু সেই হাইকিংত যাওঁতে মোৰ যি এক মনোৰম অভিজ্ঞতা হৈছিল মই হয়তো এইতো জীৱনত কেতিয়াও নপাহৰিম ঠিক সেই ডেফুদিল্চ কবিতাতোৰ দৰে যেনেকে ৱৰ্ডচৱথৰ চকুৰ আগত ডেফুদিল্চৰ ছবিখন সদায় থাকি গৈছিল আৰু মনতো বেয়া লাগিলে তেওঁ সেই ডেফে ডেফদিল্চক সোঁৱৰি মনতো ভাল কৰিছিল ঠিক তেনেদৰে মই টাৱাঙৰ সেই একাঁ বেকাঁ ৰাস্তাৰে ওপৰলে উঠি যাওঁতে যদিও খুব ভাগৰ লাগিছিল তথাপি বৰফৰ মাজে মাজে বৰফো সেইখিনি সময়ত খুব বেছি নাছিল অলপ অলপ য'ত ত'ত টোপ টোপকৈ বৰফ পৰি আছিল আৰু কাষত বনৰীয়া ফুল অকণ অকণ ঘাঁহৰ মাজত অকণি অকণি হালধীয়া আৰু গোলপীয়া বনৰীয়া ফুল কিছুমান ফুলি আছিল কি যে এক মনোৰম দৃশ্য সেয়া আছিল সূৰ্য্যাস্তৰ সূৰ্য্যা সূৰ্য্যোদয়ৰ ঠিক আগে আগে তাৰপিছত সূৰ্য্যোদয় হোৱাৰ লগে লগে পৃথিৱীখন আৰু বেছি পোহৰ হৈ যেতিয়া হৈ পৰিলে তেতিয়া সেই সৌন্দৰ্য অইন এক ৰূপ ধাৰণ কৰিলে সূৰ্য্যৰ পোহৰ পৰি বৰফৰ পৰা প্ৰতিফলন হৈ ফুলৰ মাজে মাজে যেন চিকমিকিয়া মণি মুকুতা কিছুমান জিলিকি উঠিছে এনেকুৱা যেন লাগিছে সেয়ে মোক এক মনত ৰাখিব থাকিবলগীয়া সূৰ্য্যোদয় আৰু সেই মনোৰম হাইকটোতে এইতো সম্ভৱ হৈছিল